আমাৰ ওচৰত থকা চৰকাৰী হস্পিটেলখনৰ নাম হৈছে ধেমাজি হস্পিতেল আৰু সেইখনত পোৱা সুবিধাসমূহ হৈছে যে আজিকালি মানুহৰ ইমাৰ্জেঞ্চি কিবা এক্সিডেণ্ট হ'লে সহায় আৰু ইমাৰ্জেঞ্চিভাৱে লৈ যোৱা চিকিৎসকসকল আৰু ব্লাড টেষ্ট কৰা তাৰপিছত চিটি স্কিন বিভাগৰ আৰু আমাৰ কি বুলি কয় আজিকালি সৰু সৰু কণ কণ শিশুসকলৰ বাবে আধাৰ কাৰ্ড বনোৱা আয়ুস্মান কাৰ্ড বনোৱা আৰু কি বুলি কয় আৰু শিশুসকল যোনবোৰ য পোনে জন্ম গ্ৰহণ কৰে সেই শিশুসকল যদি অলপ অসুস্থভাৱে অসুস্থ হয় সেই শিশুসকলৰ বাবে ইমাৰ্জেঞ্চি ৱাৰ্ড আছে আৰু কাৰোবাৰ কাৰোবাৰ ঘৰত কিবা বেমাৰ আজাৰ হ'লেও বেমাৰ আজাৰ হ'লেও যাতে ইমাৰ্জেঞ্চীভাৱে ওৱান জিৰ' এইটৰ ব্যৱহাৰ ওৱান জিৰ' এইটৰ সুবিধা আছে আৰু আই চি ইউ সুবিধা আছে আৰু কি বুলি কয় প'ষ্ট মৰ্টম কৰাৰ প'ষ্ট মৰ্টম কৰিব পৰাকেও সুবিধা আছে